হেল্ল' ক'ত আছে আপুনি হা অ এই সোনকালে আহক আপুনি হয় একজেক্টলী আপুনি ক'ত আছে সেইটো কওক আপুনি দক্ষিণ বাটৰ ফালে আছে মানে বেবেজীয়া চ'কটোৰ দক্ষিণ পাৰৰ ফালে তো সেইখিনিততো মই দেখা নাই আপুনি এটা কাম কৰক দক্ষিণফালৰ যিটো চ'ক তাৰ ঠিক অপজিট বেবেজীয়া চাৰিআলিৰ দক্ষিণফালৰ যিটো চ'ক তাৰ ঠিক অপজিটত এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰটোলৈকে আহক মই মন্দিৰটোৰ ওচৰতে ৰৈ আছোঁ আপুনি আহক নহয় নহয় নহয় নহয় শিৱ মন্দিৰটোৰ একদম লগতে যিটো নহয় সেইটো ফাৰ্ষ্ট ডাঙৰ নহয় সৰু যিটো মানে আপুনি বেলজোপাৰ তলতে দেখিব শিৱ মন্দিৰটো আছে যে তালৈকে আহক ঠিক আছে হয় হয় হয়